হেল্ল' দাদা দোকানতে আছেনে অঁ এই ব্ৰইলাৰ লাগিছিলে বাৰ্থডে এটা আছিলে মানে ব্ৰয়লা ব্ৰইলা লাগিছিলে পাঁচ কেজিমান টুটেল এই বাৰ্থডেটো কাইলৈ আছে কাইলৈ অঁ কাইলৈ কাৰণে লাগিছিলে আগতীয়াকৈ কৈ থৈছোঁ বোলো যেনে তেনে কৰি থ'ব আৰু মানে কাইলৈ দ যেনে তেনে কৰি থ'ব আৰু এই মানুহ আহিব নে আলহীও আহিব মানুহ বহুত হৈছোঁ মানে পাঁচ কেজিমান ব্ৰইলাৰ

অঁ তাৰ ল'ৰা মানে কাৰ কথা কৈছে নাই মোক লাগিছিলেই মানে সোনকালে অকণমান সোনকালে কৰি দিব পাৰিলে অঁ ঠিক আছে দাদা

মই কাইলৈ ৰাতিপুৱাই যাম বুলি ভাবিছোঁ সাতটামান বজাত আঠটামান বজাত যাম আপুনি নাথাকিবনি আপুনি থাকিবনে দেৰিকৈ দাদা মোৰ কাম আছে নহয় আকৌ বাৰ্থডে কাৰণে এইবোৰ জোগাৰ কৰিব লাগিব আলহী আহিব

দেৰিকৈ হ'ব চাওঁ চেষ্টা কৰি চাওঁ পাৰিলে দেৰিকৈ অঁ পাৰিলে যাম আৰু কেইটা বজাত খোলে আপুনি নাই নাই মোৰ মোৰ নো মই নোৱাৰিলেও মোৰ লগৰ মানে লগৰ এজন আছে বন্ধু সেই বন্ধুকে পঠাই দিব লাগিব আৰু অঁ তাক সিমানতে কৈ দিম আৰু

সেইটো হয় বাৰু

হ'ব তাকে কথাটো বুজিছোঁ বাৰু

হেৰি নহয় বাৰ্থডে খাবলৈ এতিয়া আপোনাকো নিমন্ত্ৰণ দিছোঁ আহিবা আৰু

মাংসটো অঁ দছটামান বজাত পাৰিম কৈছিলে মানে মই তাক আগেয়ে কৈ থোৱা আছিলে মানে মানে মই নোৱাৰিলেও তই যাবিনি বুলি তই কেইটা কিমান টাইমত পাৰিবি এনেকৈ কৈছিলো মই তাক কথাটো হ'ব বোলে মই মিলাই মেলি চাম তই নোৱাৰিলে মই মিলাই চাম এনেকৈ ক'লে কথাটো সি হয় সেইকাৰণে সি গম পাব মই ক'মেই আৰু তাক পিছতকে সি গম পাবই বাৰু আৰু তাক অলৰেডী কৈ থোৱা আছে মানে আগেয়ে কথাটো মানে অঁ মই যাম কৈছিলোঁ মানে মই নোৱাৰিলেহে তাক কৈ থৈছিলো মানে মই যদি নোৱাৰো তই যাবি তেনেকৈ কৈ থোৱা আছিলে তাক

অঁ হ'ব বাৰু কাটি মেলি দিবা আৰু নহ'লে ঘৰততো এনেকৈ কাম কৰা মানুহ নাইয়ে ব্ৰয়লা চইলা কটা মানুহ নাইয়ে কিবা এক্সট্ৰা খৰচ ল'বা যদি ক'বা আৰু দি দিব লাগিব

ঠিক আছে বাৰু অঁ অঁ সেইটো গম নাপাও নহয় কথাটো

তাৰ এতিয়া সেইটো ডেলিভাৰী চাৰ্জটো কিমান ল'ব এতিয়া আপুনি

অঁ ভালেই হ'ব তেন্তে মোৰ সুবিধা হ'ব এতিয়া মই যাব নোৱাৰিলে মই তেতিয়া এইটো পাৰ্চেলটো অৰ্ডাৰ দিব পাৰিম তোমাক কৈছে মই যদি তোমালোকে অৰ্ডাৰ দিয়া তেন্তে তোমালোকে যদি অৰ্ডাৰ পাৰ্চেল এনেকৈ চাপ্লাই কৰা তেন্তে তোমালোকেই আহিবা বাৰ্থডেও খাই থৈ যাবা আৰু একেলগে অঁ দুটা কামো হ'ব নে কি কাটিয়ে দিবা কাটি দিবা আকৌ

জিপে' এতিয়া মোৰ ওচৰত নাই নহয় জিপে' মানে মই মই অনলাইন মই অনলাইন পে'ম ইউজ নকৰোঁ মানে মই জিপে' ইউজে নকৰোঁ একাউণ্টতে নাই মই এতিয়া মই কেচহে দিব পাৰিম

মই মই লগত মই লগৰজনৰ পৰা কৰাই দিব পাৰিম বাৰু অনলাইন পে'মেণ্টটো কৰাই দিব পাৰিম হ'বনে তেনেকৈ সেইখন দিব লাগিব তোমাৰ এতিয়া এডভাঞ্চ পইচা দৰকাৰ হৈছে নি বাৰু এডভাঞ্চ

অঁ গম পাইছোঁ মই লগৰজনৰ পৰাই মৰোৱাই দিম বাৰু তোমাৰ তেতিয়া সুবিধা হৈ যাব নে কি তোমাক এডভাঞ্চকৈ মৰোৱাই দিম হ'ব নাই এডভাঞ্চকে এহেজাৰমান মৰোৱাই দিম তোমাক হ'ব বাৰু বাকীটো দিম আৰু বাকীটো তুমি কাইলৈ আহিবাইছোন কাইলৈ দিব পঠাম আৰু বাৰ্থদে খাবলৈ আহিলে

অঁ লৈ আহিবা লৈ আহিবা লৈ আহিবা অঁ ল'ৰাটো এই দুবছৰ হ'ব আৰু কাইলৈ আহিলে দুবছৰ হ'লেই হ'ব হ'ব তোমাৰ সময় সুবিধা মিলাই আহিবা আৰু

অঁ ঠিক আছে বাৰু হেৰি আৰু লগৰ আছে যদি লৈ আহিবা আৰু ঘৰৰ ফেমিলিও লৈ আহিবা পাৰিলে

ঘৰৰ ফেমিলিও লৈ আহিবা বোলো কোনোবা আহে যদি অঁ ঠিক আছে বাৰু